আটাইতকৈ বেছি গোঁঠা বা চিলাই কৰা বস্তুবোৰ কি বুলি ক'লে মই যিহেতু গোঁঠা কাম কৰি ভাল পাওঁ আৰু চিলাই কৰা কাম কৰিও ভাল পাওঁ মই গুঠিবৰ কাৰণে গুঠিবৰ কাৰণে গোটা ঊল আৰু গোটা ঊল ফলা ঊল আৰু কোৰচা ব্যৱহাৰ কোৰচা ব্যৱহাৰ কৰোঁ আৰু চিলাই কৰিবৰ কাৰণে বস্তুবোৰ হৈছে বিভিন্ন ধৰণৰ কালাৰিং সূতা জুখিবৰ কাৰণে এডাল ফিটা দৰকাৰ হয় আৰু কাপোৰ কাটিবৰ কাৰণে এখন কেঁচি সেইকেইটা বস্তু বিশেষকৈ দৰকাৰ হয় আৰু মোৰ এখন কাপোৰৰ দোকানো আছে মই যিহেতু আজি পোন্ধৰ বছৰ দিন ধৰি চিলাই কাম কৰি আছোঁ আৰু মই দুগৰাকীকৈ মহিলাও মোৰ লগতে সহায়ৰ বাবে ৰাখি থৈছোঁ তেওঁলোকে মোক বিভিন্ন ধৰণৰ এইবোৰ কটা মেলা এইবোৰত সহায় কৰি দিয়ে আৰু মই আজিকালি যিহেতু ফেচবুকৰ যুগ মই মোৰ বিভিন্ন ধৰণৰ উন্নত কাম কৰিবলৈ বুলি ক'লে মই বিভিন্ন ধৰণৰ কাপোৰ কাটি কাটি নিজে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাপোৰৰ ডিজাইন দি ডিজাইন দি কাপোৰবোৰ বনাওঁ আৰু সেইবিলাক মোৰ ফেচ মোৰ ফেচবুকত প'ষ্ট দিওঁ আৰু কাষ্টমাৰে অৰ্ডাৰ অৰ্ডাৰ দিয়ে আৰু মই তেওঁলোকক অৰ্ডাৰ দিয়া মতে চেল কৰিব বিচাৰোঁ আৰু কৰিও আছোঁ আৰু কেতিয়াবা কাষ্টমাৰে তেওঁলোকৰ নিজৰ ডিজাইনবোৰৰো মোৰ মোলৈ পঠিয়াই দিয়ে আৰু তেওঁলোকৰ সুবিধাৰ্থে মই সেই ডিজাইনবোৰ বনাই লৈ তেওঁলোকলৈ প্ৰেৰণ কৰোঁ ধন্যবাদ